মই যিহেতু আৰ্ট কৰি ভাল পাওঁ সেয়েহে মোৰ সামগ্ৰীসমূহ কিছুমান দোকানৰ পৰাও কিনো কিছুমান অনলাইনৰ পৰাও মই কিনো কাৰণ সকলোবোৰ সামগ্ৰী দোকানত পোৱাটো সম্ভৱ যিহেতু অনলাইনৰ জৰিয়তে আমি সকলোবোৰ বস্তু সহজতে উপলব্ধ হয় আৰু কম দামতে পাওঁ সেয়েহে আমি অনলাইনতো মই কিছুমান বস্তু অৰ্ডাৰ কৰোঁ অনলাইনৰ বস্তু অফলাইন ইয়াত দোকানতকৈ বহুত সহজলভ্যতে পোৱা যায় আৰু পেইন্টিঙৰ কাৰণে বহুত পেঞ্চিল আৰু পেপাৰ এইসমূহ ইয়াত সহজে উপলব্ধ নহয় সেয়েহে অনলাইনৰ জৰিয়তে এইসমূহ আমি আনি লওঁ পেইন্টিং এটা কৰোঁতে বিভিন্ন বস্তুৰ প্ৰয়োজন হয় যেনে ৱাটাৰ কালাৰ পেইন্ট তাৰপিছত কাগজ আৰু স্কেল ইয়াৰ আৰু ৱাল পেইন্টিঙো কিছুমান কিছুমান কামত দৰকাৰ হয় আৰু এই কালাৰসমূহ অনলাইনত সহজতে লাভ কৰিব পাৰি সেয়েহে অনলাইনত এইসমূহ আনি কম দিনতে পাওঁ যিহেতু মোৰ কামসমূহ কৰাত সোনকালে হয় সেয়েহে এই পেইন্টিংসমূহ মই সোনকালে হোৱাত মই বহুতো সুবিধা মই লাভ কৰিব পাৰোঁ সেয়া অনলাইন অফলাইন দুটা বস্তুতে মই সামগ্ৰীসমূহ আনি নিজৰ কাম দৈনিক কামসমূ্হ কৰোঁ আৰু আৰ্টসমূহ কৰি ভাল পাওঁ